হাইক লং জাৰ্ণি মই তেনেকৈ হেৰি কৰি পোৱা নাই এবাৰ গৈছিলোঁ পাহাৰলৈ পাহাৰত বহুত জেগা ফুৰিলোঁ সেই জেগাত লগৰ মানুহো গৈছিলে কেইবাগৰাকীও চাৰি পাঁচগৰাকীমান গৈছিলোঁ আমি তাতে খানা খালোঁ খানা খাই বৈ কুঁহিয়াৰ খালোঁ কুঁহিয়াৰ খাই গুৰ পেৰা চালোঁ গুৰ পেৰা চাই পেলাইনি আমি এই ঘেঁহু খেতি কৰা চালোঁগৈ চাই আকৌ এই চুজি চুজি কৰা সেইবিলাক চালোঁ পাহৰত বনকল আনিলোঁ কলডিল বাঁহগাজ আনিলোঁ কাটি বহুত ভাল লাগে তেনেকুৱা জেগাত গৈ পেলাইনি পাহাৰ পাহাৰত খুব লং জাৰ্ণি ওপৰৰপৰা তললৈ বগায়ো ভাল লাগে তাৰপৰা আহিলোঁ আহি আকৌ আমি ভ্ৰমণ গ'লোঁ জগন্নাথ মন্দিৰ চালোঁগৈ চাই আহি তাত থাকিলোঁ এৰাতি থাকি পিনাইনি মাত থাকি ফুৰি চাকি আহি পিনে তাত বজাৰ কৰিলোঁ লগ লগৰীয়াই ষ্টল এখন ল'লে চেণ্ডেল ল'লে কোনোবাই জোনবিৰি ল'লে লৈ মেলি তাৰমানে তাৰমানে সেইবিলাকত থাকি বহুত ভাল লাগিলে ফুৰিলে লগ লগৰীয়া বন বস্তু ফূৰ্তিকৈ নিৰামিষকৈ খাবলৈয়ো পায় খাই বৈ ধুনীয়াকৈ ফূৰ্তি ফাৰ্তা কৰিব লাগে থাকি থাকিবলৈয়ো ভাল লাগে ঘৰৰ সংকাতকৈ ফুৰিবলৈ যোৱাটো বহুত ভাল লাগে আকৌ তেনেকৈ যাম বুলি ভাবি আছোঁ এইবাৰ যদি যাওঁ আকৌ দীঘলীয়াকৈ প্ৰচেছ কৰি ফুৰি মেলি আহিম কিমানটো যাব পাৰোঁ গৈ মেলি আকৌ এতিয়া আকৌ ঘৰত তেওলো এতিয়া যোৱাবাৰ বোৱাৰীজনী নিলোঁ হাজবেণ্ডক নিলোঁ ছোৱালীজনীক লৈ গ'লোঁ লৈ গোটেইখনত ফুৰি চাকি নাগ মন্দিৰ চালোঁ নাগ মন্দিৰ চাই পেলাইনি আমি টিলিঙা মন্দিৰতে আমি জগন্নাথ মন্দিৰত আহি গৈ আহি একদম সত্ৰত পালোঁগৈ সত্ৰ কমলাবাৰী সত্ৰ আউনী আটী সত্ৰত থাকিলোঁ আমি এৰাতি থাকি মেলি তাতে ভোজ খালোঁ খাই বৈ পিনাইনি আকৌ বজাৰ সমাৰ কৰিলোঁ বজাৰ সমাৰ কৰি লৈ আকৌ হেৰি চাবলৈ গ'লোঁগৈ দেই কি মন্দিৰ আছিলে এইটো গড় গড়মুখ মুখাগ্নি চালোঁগৈ মুখাগ্নি চাই পাহাৰৰ মাজে মাজে যিটো বাট আছে ইমান ভাল লাগে গৈ পিনাইনি পাহাৰৰ মাজে মাজে মাজে মাজে গৈ একদম দলঙৰ ওপৰত উঠি অকমান আৰু ফুৰিলোঁগৈয়ো ওলমা দলঙো চালোঁগৈ দুৰাতি তিনিৰাতিৰ কাৰণে সেইফালে ওলাই গৈ ফুৰি মেলি আহি পিনাইনি আকৌ আহিলোঁ ঘৰত আহি পিনি আকৌ হেৰিয়াত গ'লোঁগৈ এইটো নিকুঞ্জ মন্দিৰ চাবলৈ গ'লোঁগৈ তাত গৈ পেলাইনি তাতো থাকিলোঁগৈ এৰাতি থাকি মেলি আহি পৰশুকুণ্ড গ'লোঁগৈ পৰশুকুণ্ডত ফুৰি চাকি আহি বহুত ঘৰ দলঙ এখন আছে দলঙৰ ওপৰত বগালোঁ আমি পৰশুকুণ্ডত খটখটি আধালৈকে বগালোঁ আধা বগাব নোৱাৰিলোঁ নোৱাৰি আকৌ তাত আহি নদীত গা ধুব নিদিয়ে বটলে ৰছী লগাই পানী তুলি গা পা ধুই তাত আকৌ সেৱা সৎকাৰ কৰি খানা খালোঁ হাবি বালিতে বহি খানা খানা পিনা খাই আকৌ ঘৰলৈ ৰাওনা কৰিছোঁ ৰাওনা কৰি আহি ঘৰত সোমাই তাৰপৰা ঘৰত তাত বজাৰ কৰিব নোৱাৰিলোঁৱে আমি একোকে বজাৰ কৰিব নোৱাৰিলোঁ মানে গাড়ীতে উঠি মেলি আহোঁতে আহোঁতে লগৰ লগৰীয়া বিহু মাৰি আহিলোঁ বিহু মাৰি মাৰি আহোঁতে কেতিয়ানো এই দোকান পোহাৰ পাৰ হৈ আহিলোঁ ক'বই নোৱাৰিলোঁ আহি পিনাইনি দোকান টাউনত আহি ইয়াত সোমালোঁহি ইয়াত ৰাতি বাৰটা বাজিলে বাৰটা বজাত আমি একো দোকান বজাৰ সমাৰ কৰিবই নোৱাৰিলোঁ নোৱাৰি পিনাইনি আহি পাছদিনাখনি ঘৰ পালোঁহি তাৰপিছত আকৌ বতিয়ানি ব্লাও ইভাগে আমি লং জাৰ্ণিলৈকে গৈয়ে পোৱা নাই যাম বুলি ভাবিহে আছোঁ এতিয়া খা খৰালিমহীয়া আহক যিমান পাৰোঁ সিমানটো যাম আৰু যদি ঈশ্বৰে নিয়াই জাৰ্ণিলৈ মই ফুৰি বহুত ভাল পাওঁ বহুত চখ লাগে মোৰ কিন্তু লং তেনেকুৱাখিনি লং জাৰ্ণি কৰিবলৈ সমস্যাও লাগে পইচা পাতিও লাগে যোগাৰ পইচা পাতি যোগাৰ হ'লে মানে ফুৰি ফুৰিবলৈকে মন যায় ফুৰি ফুৰোঁ ফুৰি ফুৰাটো সমান আমেজ নাই অলপ দিন ফুৰিবলৈ নগ'লে ঘৰত মনেই নবহে আকৌ লগো লগ লগৰীয়াবিলাকলৈহে মনত পৰি থাকে গাড়ীত উঠি যোৱা মাত্ৰ কিমান বিহু মাৰি বিয়ানাম দিহানাম গাই মেলি যাওঁতে ইমান ফূৰ্তি লাগে আমাৰ সেই ফূৰ্তিখিনিকে মনত পৰিয়ে থাকে ঘৰলৈ আহিলেও চিট নাপালোঁ চিটৰ কিনাৰত আমি পাতি লৈ যাওঁ পাতি পাৰি পাৰি লৈ তাতে পাতিতে বহি লৈ আমি ধুনীয়াকৈ একদম বহি লৈ নেগেৰা গোৱাই নেগেৰা নাম গাব বিয়ানাম গোৱাই বিয়ানাম গাব যোনে যিটো ভাল পায় সেইটোকে গাই মেলি হাই হুলস্থুল কৰি গুচি যাওঁগৈ আমি তাত গৈ পেলাইনি যেতিয়া পামগৈ ভাত হয় মানে আমি গোটেইখনে লগ লাগি বিহু গোটেইখনে বালিতে বিহু গাওঁ বিহু গাই গোটেইখনত চাহ খালোঁ চাহ খাই পিনি গোটেইখনে বিহুত লাগি গ'লোঁ তাৰপৰা আকৌ ভোক লাগিলে কোনোবাই জলপান নিলে জলপান খালোঁ ব্ৰেড নিলে ব্ৰেড খালোঁ নহ'লে যি যোনে যিটো নিছে তাকে খাই বৈ আমি গোটেইখন বহি মেলি ভাত খোৱা পৰলৈকে টাইমটো তেনেকৈ পাছ কৰি দিওঁ টাইম পাছ কৰা পাছত ভাত খাই আকৌ ঘৰলৈ বাট ধৰোঁ